মোৰ সৰ্বোচ্চ ৰেকৰ্ড আঠ মিনিটত পঁয়ত্ৰিছশ কিলোমিটাৰ মানে আপোনাৰ ষাঠি ছেকেণ্ডত ষাঠি ছেকেণ্ডত চাৰিশ মিটাৰ এনেকৈ দৌৰো মোৰ প্ৰিয় প্ৰিয় দৌৰবিদজন হ'ল হিমা দাস মই প্ৰতিদিনে প্ৰায় পঁয়ত্ৰিছৰ পৰা পঞ্চল্লিছ এক ঘণ্টা ইমান সময় খৰচ কৰোঁ দৌৰাত দৌৰি থাকিলে যিহেতু স্বাস্থ্যও ভালে থাকে সেইবাবে দৌৰাটো প্ৰয়োজনীয় বুলি ভাবোঁ সেইবাবে মই দৌৰোঁ মোৰ প্ৰাপ্ত লক্ষ্য হ'ল বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহত পুৰস্কাৰ অনা সেয়েহে মই দৌৰি থাকিব বিচাৰোঁ আৰু মই সেই সময়বোৰ খৰচ কৰোঁ পঁয়ত্ৰিছৰ পৰা পঞ্চল্লিছ মিনিট সদায় দৌৰোঁ আৰু সৰ্বোচ্চ ৰেকৰ্ড বুলিবলৈ সৰ্বোচ্চ ৰেকৰ্ড ৰেকৰ্ড বুলিবলৈ মই বত্ৰিছশ মিটাৰ আঠ আঠ আঠ মিনিটত কভাৰ কৰিছোঁ